যিকোনো এটা ব্যৱসায় আৰম্ভ কৰা সময়ত গাঁও অঞ্চলৰ লোকসকলে বিশেষকৈ যাতায়তৰ সমস্যাটো প্ৰথমতে আহি পৰে আৰু যাতায়ত অবিহনে ব্যৱসায়টো আৰম্ভ কৰাৰ প্ৰাকমূহূৰ্তত যাৱতীয় যিবিলাক সামগ্ৰী হয় এইখিনি মানে অনা নিয়াত যথেষ্ট সমস্যা হয় আৰু ক'বলৈ গ'লে আৰু যিখিনি সামগ্ৰী ব্যৱসায় আৰম্ভ কৰিবলৈ পাব লাগে সেইখিনি থাউকতে পোৱা নাযায় কাষতে পোৱা নাযায়

এতিয়া ক'বলৈ গ'লে এখন যদি আপুনি গেলামালৰ দোকানৰ ব্যৱসায়ৰ কথা ভাবে এই বস্তুবিলাক আনিবলৈ কোনো ধৰণৰ সুলভ মূল্যৰ দোকান

আৰু আনিবলৈ গৈ ইমান দূৰৰ পৰা অনাৰ পিছত ইয়াত দুটকা যদি দাম বেছিকৈ লোৱা হয় সেইটো ব্যৱসায়জনৰ নিশ্চয় সমস্যা হ'ব লগতে গেলামালৰ কথাটোৰ পিছতে মই পোনপতীয়াকৈ যদি ক'ব বিচাৰোঁ এ আপুনি এখন ইলেক্ট্ৰিকেলৰ দোকানো যদি খুলিবলৈ বিচাৰে আৰু ইলেক্ট্ৰিকেলৰ দোকান যদি খুলিবলৈ বিচাৰে তাত বিদ্যুৎ সংযোগটো সম্পূৰ্ণ লাগিব আৰু চৌবিছ ঘণ্টাই যোনটো বিজুলী থাকিব লাগিব যিকোনো

বিদ্যুৎ অবিহনে এই ব্যৱসায়টো কেতিয়াও নহ'ব গতিকে সেই ক্ষেত্ৰত এ আমাৰ গাঁৱৰ ব্যৱসায়সকলে সেই ক্ষেত্ৰতো

আ পোৱালি মৰি কিবা হ'বগৈ গতিকে সেই ক্ষেত্ৰতো আমাৰ এ ব্যৱসায়সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু অন্যহাতেদি আমাৰ কেঁচা শাক পাচলি বা মাছ মাংসৰ দোকানৰ যিসকলে ব্যৱসায় কৰে এইটো আগতে কোৱাও হৈছে এ বিদ্যুৎ সংযোগ অবিহনে ব্যৱসায়খিনি কেতিয়াও

আপোনাৰ লোকচান হ'ব গতিকে সেইখিনি ৰাখিবলৈ হ'লে বিদ্যুৎটো চৌবিছ ঘণ্টা থাকিব লাগিব এতিয়া ফ্ৰিজৰ সুবিধা থাকিব লাগিব গতিকে সেই শাক পাচলিও সেই তেনেদৰে এ বিদ্যুৎ থাকি লাগিছোঁ আপুনি শীতল ভঁৰালত সংৰক্ষণ কৰি থ'ব পাৰিব গতিকে এই ক্ষেত্ৰত ব্যৱসায়সকলে ওম যথেষ্ট সন্মুখীন সমস্যাৰ সন্মুখীন হয় আৰু সেইকাৰণে এই অঞ্চলত গাঁৱৰ ব্যৱসায় কৰিবৰ বাবে ব্যৱসায়সকলক উৎসাহ জনাবলৈ হ'লে সেইটোৱেই ৰাস্তা পদূলিখিনি যথেষ্ট ভাল হ'ব লাগিব আৰু বিদ্যুৎ সংযোগ চৌব্বিছ ঘণ্টা থাকিব লাগিব লগতে এনেকুৱা কিছুমান তেতিয়া ব্যৱসায় আৰম্ভ কৰিব লাগিব যিবিলাক এইবিলাক অবিহনেও কৰিব পৰা যায় থাউকতে আপোনাৰ স্থানীয় যিবিলাক সামগ্ৰী আছে সেই ব্যৱসায়খিনি আপুনি কৰিব পাৰে ব্যৱসায় মানে কি আপুনি কেঁচা আছে আমাৰ অঞ্চলত চাহগছ আছে চাহগছ যিবিলাক কৃষিয়ে চাহপাত আপোনাক চাহপাত যোগান ধৰে সেই চাহপাতখিনি আপুনি ক্ৰয় কৰি আপুনি অন্য এজেণ্টক আপুনি দিব পাৰে এই চাহ ব্যৱসায়ৰ লগত আপুনি জড়িত হ'ব পাৰে লগতে আপুনি এই ক্ষেত্ৰত ধানৰ ব্যৱসায় কৰিব পাৰে এ বৰ্তমান সময়ত

আৰু এই সময়ত আপুনি মৰণা মৰা মেচিনৰ সৈতে আপুনি এ ট্ৰেক্টৰৰ সৈতে ধান মাৰিও আপুনি এইটো ব্যৱসায় কৰিব পাৰে আৰু এইখিনি ব্যৱসায় আমাৰ গাঁৱৰ ব্যৱসায়সকলে এ সুন্দৰকৈ কৰিব পাৰে এইখিনি ব্যৱসায় কৰিলে নিশ্চয় এ আগত কোৱা সমস্যাবিলাকৰ সন্মুখীন নহ'ব